আমাৰ মহিলাসকলৰ মাজত প্ৰতি বছৰে এখন খেল আৰু অধিৱেশন হয় অধিৱেশনত আমাৰ পিঠা পনা কেক লাৰু বিভিন্ন ধৰণৰ ব্যঞ্জন আদিৰ কম্পিটিশ্যন হয় আমি তাতে আকৌ হেৰি আছে বাৰীৰো ফুল শাকনী বাৰী ফুলনি বাৰী এইবিলাকৰো কমপিটিশ্যন হয় আমি বছৰৰ শেষত আমি এই মানে অধিৱেশনখনৰ তাৰিখটো লওঁ কোনোবা যেনে আমাৰ শেষত আমাৰ অধিৱেশনখন শেষত হৈ বছৰৰ প্ৰথমত হয় এইটো কিন্তু আমাৰ খেল ধেমালিবিলাক আমাৰ বছৰৰ শেষত হৈ যেনে খেল ধেমালিত আছে আমাৰ চামুচত মাৰ্বল লৈ দৌৰা তাৰপিছত খোজ কঢ়া তাৰপিছত আমাৰ বেলুন ফুলোৱা এই তাৰপিছত মম বাতি জ্বলাই জ্বলাই নুমোৱা তাৰপিছত গুটি বচা গিলাচত পানী ভৰোৱা এইবিলাক বিভিন্ন ধৰণৰ আমাৰ খেল হয় খেলবিলাক মাজে মাজে আমাৰ আকৌ বাস্কেটত বল ভৰোৱা টেকেলি ভঙা এইবিলাক বিভি বিভিন্ন ধৰণৰ খেল হয় সেই খেলৰ দিন আমি সেনেকৈ খেলোঁ ফূৰ্ত্তি তামাচা কৰোঁ তাৰপিছত ল'ৰা ছোৱালীৰ মাজত আমি চিত্ৰাংকণ প্ৰতিযোগিতা পাতোঁ এদিন তাৰপিছত এদিন লওঁ হাতত আমি শাকনি ফুলনি বাৰীৰ প্ৰতিযোগিতা কৰোঁ এখন আমি এনেকৈ জাজ মাতোঁ এনেকৈ জাজে চায় এনেকৈ আৰু এনেকৈ আমি ফূৰ্ত্তি কৰোঁ তাৰপিছত আৰু এই অধিৱেশনখন যেতিয়া হ'ব সেইখন বছৰৰ প্ৰথম প্ৰথম মাহতে আমি কৰোঁ সেই বছৰৰ প্ৰথম মাহত আমাৰ মানে গোটেইখিনি মহিলাখিনিৰ গাত তৎ নাইকিয়া হয় আমি কোনোবাই নাটক কৰিব অধিৱেশনৰ দিনাখন কোনোবাই দিহানাম গাব কোনোবাই বৰগীত গাব কোনোবাই আধুনি আধুনিক আধুনিক নৃত্য কৰিব আৰু মিটিংখন আমাৰ ডাঙৰকৈ পতা হয় যিমান মানে মানুহ মতা হয় ডাঙৰ ডাঙৰ মানুহ কেইগৰাকীমান এনেকৈ আমি বছৰটোত আমি সেইখিনি কৰোঁ আৰু বৰ ভাল লাগে ঠিক তেনেকৈ আমি ক্লাছ লওঁ মাজে মাজে আমি শিকোঁ এবাৰ এনেকৈ আমাৰ হেৰিয়াতে ফলৰ ফল সংৰক্ষণৰ এবাৰ হেৰি এটা আমাৰ কেন্দ্ৰ এটা আছে তাতে আমি ফল কেনেকৈ চৰবত বনায় এইবিলাকো আমি গৈ শিকোঁ মাজে মাজে আমি এই শিকা কামো কৰোঁ আৰু এনেকৈ এইবিলাকো কৰোঁ আৰু তাৰপিছত শিকিবতো মন যায় পিছলৈ পাৰিলে যদি কিবা আৰু শিকিব পাৰিলে ভালে লাগে